মই কিতাপ তেনেকে এখন কিতাপ বিশেষ কিতাপৰ কথা মনলৈ অহা নাই যিখনে মোৰ মানে চিন্তাৰ দুৱাৰ মুকলি প্ৰত্যেকখন কিতাপেই কিবা নহয় কিবা এটা মানুহক দিয়ে কিবা কিবা নহয় কিবা এটা শিকিব পাৰি গতিকে প্ৰত্যেকখন কিতাপৰে মানুহৰ ওপৰত এটা প্ৰভাৱ থাকে এখন বিশেষ কিতাপ বুলি যিখনে মোৰ চিন্তাৰ মানে দুৱাৰ হেৰি কৰিছে বুলি মানে মোৰ জীৱনত কিবা বহুত ডাঙৰ এটা প্ৰভাৱ এনেকুৱা কিতাপৰ মন মনলৈ অহা নাই কিতাপৰ নাম কিন্তু মানে কিতাপৰ প্ৰভাৱটো থাকেই প্ৰত্যেকখন কিতাপৰে কিবা নহয় কিবা এটা মানুহে শিকে আৰু দ্বিতীয়তে কিতাপ পঢ়া ক্লাবত মই যোগদান কৰা নাই আজিলৈকে